মোৰ অঞ্চলত ব্যৱহাৰ কৰা মূখ্য ভাষা উপ ভাষাসমূহ হৈছে অসমীয়া বড়ো আদিবাসী উড়িয়া ভাষা মাঝি ভাষা বেংগলী ভাষা নেপালী ভাষা মুছলমানসকলে কোৱা বাংলা ভাষা এইবোৰ হৈছে মোৰ অঞ্চলৰ ভাষা আৰু উপভাষা লগতে কিছুমান হিন্দী ভাষীও জড়িত হৈ আছে ইয়াত মানুহে কৰ্ম বা শিক্ষাৰ বাবে আৰু অধিক ভাষা শিকে নেকি হয় শিকে যিবোৰ উচ্চ শিক্ষাৰ বাবে অসমৰ বা ভাৰতৰ পৰা বাহিৰত যায় তেওঁলোকে যিটো অঞ্চলত বা যিখন দেশত যায় সেই দেশৰ ভাষাটো শিকিলে তেওঁৰ পক্ষে বেছি সুবিধা হয় তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিবলৈ আৰু তেওঁলোকৰ পাঠ্যক্ৰমত যদি সেই ভাষাটো থাকে তেন্তে আৰু বেছি সুবিধা হয় লগতে তেওঁলোকৰ সেই দেশৰ ষ্টুডেণ্টবোৰৰ লগত কথা বতৰা পাতিবলৈ কমিউনিকেশ্যন কৰিবলৈ বিশেষ সুবিধা হয় নিজৰ মাতৃভাষা ক'বলৈ যুৱক যুৱতীসকলে গৌৰৱ অনুভৱ কৰে কিছুমানে কৰে কিছুমানে নকৰে যেনে আজিকালি দেখিবলৈ পোৱা গৈছে প্ৰায় যুৱক যুৱতীসকলে অসমীয়াত কথা নাপাতি হিন্দী ইংলিছ আদি ভাষাৰ ব্যৱহাৰ কৰে যিটো মই বেয়া বুলি কোৱা নাই কিন্তু নিজৰ ভাষাত নিজৰ ঠাইত নিজৰ ভাষাত কথা পাতিলে বেছি এটা ভাল হয়